অঁ হেল্ল' অঁ অঁ ওদালগুৰিৰ হীৰক জয়ন্তী হ'ব ন অঁ আচ্ছা হীৰক জয়ন্তী ইনেই কেনেধৰণে পালন কৰা হ'ব অঁ আৰু মানে মানে এনেই বাহিৰৰ ষ্টুডেণ্ট আহিবনে নাই হীৰক জয়ন্তীত এক্স ষ্টুডেণ্ট অঁ অঁ আচ্ছা আচ্ছা অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আচ্ছা আচ্ছা অঁ অঁ অঁ সেয়া আহে দিব লাগিব অঁ অঁ অঁ অঁ স্কুল কৰ্তৃপক্ষৰপৰা অঁ অঁ অঁ আৰু হেৰি কি কয় এনেই মানে কালচাৰেল শ্ব' কিবা হ'বনে নাই বা তাতে হীৰক জয়ন্তীত হয় নেকি অঁ অঁ অঁ আলোচনা অঁ আৰু হীৰক জয়ন্তীৰ কাৰণে কিবা হেৰি মেগেজিন চেকেজিন কিবা বাহিৰ কৰিছে নেকি তাতে স্কুলৰপৰা হীৰক জয়ন্তীৰ অঁ অঁ

অঁ অঁ হীৰক জয়ন্তী আৰু হেৰি এক্স টিচাৰবিলাকতো তাতে যোগদান কৰিব আহিব নহয় হীৰক জয়ন্তীত ৰিটায়াৰ অঁ ৰিটায়াৰ অঁ অৱসৰ লৈছে তেওঁলোকো আহিব অঁ চবকে মাতিব অঁ অঁ এনেই হীৰক জয়ন্তীটো এই পাতিব লাগে আৰু হেৰি বস্তু এখন সেইখন ভাল লাগে আৰু পুৰণা অঁ পুৰণা অঁ হেৰি মানে ল'ৰা মানে যাই য'তে আছে ডেকা হওক বুঢ়া হওক সকলোৱে আহে আৰু তাতে অঁ লগ হয় আৰু

অঁ অঁ অঁ অঁ অঁ আমাৰতো অঁ হীৰক জয়ন্তীত আমাৰ হেৰি অঁ ডিপুটি চিপুটি অঁ মানে আছিল এই বিমোদ বড়ো হীৰক জয়ন্তীত তেওঁও আহিছিল নিমন্ত্ৰণ দিছে অঁ গতিকে ঠিকে আছে বস্তুখিন ভাল লাগে হ'ব আৰু হীৰক জয়ন্তীখন হ'ব দে হ'ব দে